বিহু আমাৰ জাতীয় উৎসৱ বিহু হ'লে আমাৰ অসমীয়া মানুহৰ ঘৰে ঘৰে সান্দহ চিৰা পিঠা সকলোবিলাক খুন্দা হয় আৰু বিহু হোৱাৰ লগে লগে দূৰৰ পৰা হ'লেও যিমান দূৰত থাকিলেও ঘৰৰ মানুহ বুলি আহে আৰু মাক দেউতাক থাকিলে ল'ৰা ছোৱালী বাহিৰত থাকিলে তেওঁলোকে মাক দেউতাকৰ কাৰণে সেৱা কৰিবলৈকে ঘৰলৈ আহে আৰু নতুন কাপোৰ কানি পিন্ধে সকলোৱে বিহু বুলি ক'লে বিহুত সকলোৱে নতুন কাপোৰ কানি পিন্ধে গা ধুই আৰু ইজনে সিজন ডাঙৰে সৰুক সৰুৱ ডাঙৰক সেৱা কৰে খোৱা বোৱা কৰে আৰু জা জলপান খাই ইঘৰ সিঘৰলৈ অহা যোৱা কৰে বিহু বুলিয়ে